হয় হয় আপুনি কোনে ক'লে বাৰু আৰু ক'ৰ পৰা কৈছে বৰ্তমান আমি মানে এতিয়া ন'টিচ পাইছোঁ কিন্তু এতিয়ালৈকে সেইটো কাৰ্যকৰী হোৱা নাই ধৰক খুব বেছি আৰু এবছৰৰ ভিতৰত হ'ব লাগে সেইটো বুজিছোঁ বাৰু সেইকাৰণে আমি এইটো ন'টিচ দিয়া হৈছে আৰু মানে এই সুবিধাটো যেতিয়া আমাক ওপৰৰ পৰা অৰ্ডাৰ দিব তেতিয়াহে আমি কৰিব পাৰিম ধৰক হয় হয় সেইটো হয় বাৰু হয় হয় তেতিয়া আপোনাক বাৰু আমি জনাম বাৰু সেইটো বৰ্তমানে অঁ হ'ব